মই যোৱা মাঘৰ বিহুত এটা হোম থিয়েটাৰ লৈছিলোঁ আৰু বিহুৰ উখল মাখলত ভালদৰে দোকানত হোম থিয়েটাৰটোত টেষ্ট কৰি অনাও নগ'ল হোম থিয়েটাৰটো ব্যৱহাৰ কৰাৰ পাছতহে গ'ম পাইছোঁ যিমানখিনি ভলিউম আশা কৰিছিলোঁ সিমানখিনি নাপালোঁ আৰু এতিয়া সেইটো বেয়াও হৈ গৈছে